অঁ কি কৰিছ ক'ত ঘৰতে নে আমি এই ভাত খাই বহি আছোঁ বাকী এক্জাম প্ৰিপেৰেশ্যন কেনেকুৱা অঁ কম্প্লীট হ'লগৈ নেকি

বাকী ভাল

তাৰ পৰা শুন আকৌ মোৰ এডুকেশ্য এডু এডুকেশ্যনৰ যে কেইটামান টপিক মোৰ লগত নাই মানে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যাব লাগিব যাবি নেকি অঁ তাতে মই শুনিছোঁ তাত বোলে আছে কিতাপ কেইখনমান এডুকেশ্যনৰ ওপৰত অঁ কাইলৈ যাম নহ'লে

অঁ দহটা চাৰে দহটাত ওলাবি আৰু খোজ কাঢ়ি যাম ওচৰতে অঁ তই পাৰিবি নাই যাবলৈ

ঠিক আছে দে তই ৰাতিপুৱা ওলাবি তেতিয়াহ'লে ন অঁ অঁ ঠিক আছে